মই দহ দিন আগত কেননৰ কেমেৰা এটা কিনিলো ডি এছ এল আৰ মই ফ'টো তুলি ভালপাওঁ আমাৰ গাঁৱৰ ওচৰৰ জেগাবিলাকত তুলিবৰ কাৰণেও মানে ঘৰৰ পৰা পইচা জমা কৰি আছিলো তো কেমেৰা এটা কিনিলো কিন্তু কেমেৰাটো কিবা ডিফেক্টিভ হ'ল মই আকৌ মানে দোকান যাব লাগিব কেমেৰাটো মানে ফাষ্ট ফাষ্ট অন হওঁতে বহুত টাইম লগাই আৰু মানে এপাৰেছাৰ চেপাৰেছাৰ মিলাওঁতে মানে বৰ শ্ল' মাৰি আছে আৰু ডিফেক্টিভ ওলাই আছে মানে মাজে মাজে কাম নকৰে আৰু লেন্সগেন সলাওঁতেও লেন্সৰ মানে কিবা এটা ক্ৰেক দেখা পাইছোঁ তো কেমেৰাটো মই এতিয়া সলাব যাব লাগিব আৰু এসপ্তাহৰ আগত মই মিক্সাৰ গ্ৰাইণ্ডাৰ এটাও কিনিলো মিক্সি এটা বাজাজৰ কিনিব খুজিছিলো কিন্তু বাজাজৰ দাম বেছি কাৰণে অলপ কম দামী এটা কিনিলো কিন্তু ঢাকোনখন একদম মৰা নাযায় মানে ঢাকোনখন খোল খাই খাই যায় একদম ধৰি থাকিব লাগে আৰু গুৰা নহয় বস্তুবিলাক মানে দুটা বাটি দিছে কিন্তু দুটা বাটিৰে মানে কাটাকিডাল ইমান ব্লেডকেইখনৰ ধাৰ নাই তো বস্তুবিলাক ভালকৈ গুৰা নহয় তো এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰটো মানে চেঞ্চে কৰিব লাগিব দেই কিনে মই প্ৰডাক্টটো লগত একদম ভাল পোৱা নাই তো সেই মিক্সিটো আমি চেঞ্জ কৰিব লাগিব বটা চটা আমি খাই থাকোঁ গাঁৱৰ মানুহ সেইকাৰণে তো কিন্তু কামতো মানে মিক্সাৰ গ্ৰাইণ্ডাৰটো কামটো ভাল পোৱা নাই